কৰ্মৰ বাহিৰে মোৰ বেডমিণ্টন খেলা আৰু ঘূৰাত আগ্ৰহ আছে মই পৃথিৱীৰ বিভিন্ন ঠাইত ঘূৰি ঘূৰাৰ ইচ্ছা আছে তাৰে ভিতৰত ভাৰতৰ উত্তৰাখণ্ড ঠাই টুকুৰা মোৰ অতিকৈ ভাল লাগে উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ এক ধৰ্মীয় অনুষ্ঠানৰূপে পৰিচিত ধৰ্মীয় অনুষ্ঠানৰূপে পৰিচিত তাত সকলোৰে এটা বিশ্বাস আছে যে তাত গ'লে মনৰ কামনা পূৰ্ণ হয় বা ভগৱানৰ আশীষ ল'বলৈ সকলো যায় তেনেকৈ মই কেদাৰনাথ যোৱাৰ এক সপোন আছে আশা কৰো সেই সপোনটো যাতে পূৰণ কৰিব পাৰোঁ আৰু অসমৰ মেঘালয় ঠাই টুকুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু সেই প্ৰাকৃতিক সৌন্দৰ্যই মোৰ মন সঁচাকৈয়ে মোহিত কৰিছে সেই সৌন্দৰ্য চাবলৈ বহুত মন আছে

আৰু ভাৰতৰ তেনেকৈ হিমাচল প্ৰদেশ ছিকিম জম্মু কাশ্মীৰ আদি বিভিন্ন ধৰণৰ ঠাই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু তাত বিভিন্ন ধৰণৰ ঐতিহাসিক বস্তুবোৰ আছে সেই বস্তুবোৰে মোক সঁচাই ৰিঙিয়াই মাতে আৰু তেনেকৈ পৃথিৱীৰ বাহিৰতো ফুৰাৰ ভাৰতৰ বাহিৰৰ কিছুমান দেশ ভাল লাগে আৰু সেই দেশসমূহলৈ যাতে যোৱাৰ সপোন পূৰণ কৰিব পাৰো তাৰেই আশা কৰোঁ